হাঁহ কুকুৰা কৰা ব্যৱসায়টো ভৱিষ্যতৰ সম্ভাৱনা বিভিন্ন ধৰণৰ সম্ভাৱনা আছে আৰু হাঁহ কুকুৰা পালন ব্যৱসায়টোৱে তাৰপিছতে এটা পৰিয়াল খুব সুন্দৰকৈ তেওঁলোকে জীৱন যাপন কৰিব পাৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰে আৰু এটা চাকৰি নোহোৱাকৈ এটা জীৱন মানে পালন জীৱন কটাব পাৰে আৰু এই হাঁহ কুকুৰা ব্যৱসায়টো এটা বহুত বৃহৎ এখন বজাৰ আছে গতিকে এই বজাৰখন আমি যদি মানে দখল কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ সকলো যিসকলে হাঁহ কুকুৰা পালন কৰে সেইসকলে এই অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব বুলি মই ভাবোঁ আৰু যিহেতু আজিকালি লোকেল কুকুৰা বা হাঁহ আজি মাংস বা কণী চাহিদাটো বহুত বেছি গতিকে ইয়াক মানে চাহিদা অনুযায়ী আমি ইয়াক পূৰণ কৰিব পাৰিলে আৰু আমি বজাৰখন আমি ভালকৈ ধৰি ৰাখিব পাৰিম আৰু সুন্দৰভাৱে এটা পৰিয়াল বা নিজকে এটা অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'ব পাৰিব বুলি মই ভাবোঁ আৰু এই আজিকালি যিহেতু মাংসৰ দাম বহুত বেছি গতিকে ইয়াক যদি মাংস হিচাপেও যদি আমি হাঁহ কুকুৰা মাংস যদি বিক্ৰী কৰোঁ মাংস হিচাপে যদি বিক্ৰী কৰোঁ যথেষ্ট লাভ পোৱা যায় আৰু ইয়াৰ কণী কণীসমূহ যদি আমি ভালকৈ উৎপাদন কৰি পুহিব পাৰোঁ পুহি যদি উৎপাদন কৰোঁ কণী তেতিয়াহ'লে আমাৰ কণীৰ পৰা আমি লাভ কৰিব পাৰোঁ মুঠতে হাঁহ কুকুৰা পুহি আমি দুই ধৰণে আমি এই লাভ পাব পাৰোঁ কণী বিক্ৰী কৰিও আমি লাভ কৰিব পাৰোঁ আৰু মাংস বিক্ৰী কৰিও আমি লাভ লাভৱান হ'ব পাৰোঁ গতিকে হাঁহ কুকুৰা পালনটো এটা সহজ এটা ঘৰতে বহি এটা কৰিব পাৰে কোনো বাহিৰলৈ যাব দৰকাৰ নাই নিজৰ ঘৰৰ বাৰীতে এখন সৰুকৈ বা কম মূলধনেৰে আমি এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰোঁ আৰু কম মূলধনেৰে কৰি কৰি তাক এটা ডাঙৰ ব্যৱসায় কৰিব পাৰোঁ গতিকে কম মূলধনেৰে এটা অধিক লাভ উপাদন কৰিব পৰা এটা ব্যৱসায় হয় গতিকে হাঁহ কুকুৰা ব্যৱসায়টো এটা অত্যন্ত সহজ বুলি মই কৈছোঁ সহজ এটা ব্যৱসায় হয় আৰু এই ব্যৱসায়টো কৰি এটা এজন ব্যক্তি বা এটা পৰিয়াল সুন্দৰকৈ মানে তেওঁৰ জীৱনটো বা তেওঁৰ পৰিয়ালটো চলাই নিব পাৰিব আৰু ইয়াৰ যিটো উদ্ভাৱন উদ্যোগটোকে মানে আপোনাৰ প্ৰযুক্তি যিটো নতুন নতুন আজিকালি যিটো প্ৰযুক্তি ওলাইছে আৰু সেই প্ৰযুক্তিৰে আমি যদি পোৱালি মানে নিখুঁটভাৱে এটা পোৱালি আমি বা কণী বেয়া নোহোৱাকৈ আমি এটা পোৱালি প্ৰডাকশ্যন কৰিব পাৰোঁ গতিকে এই এই প্ৰযুক্তিবিদ্যাও আগতে ধৰি লওক আমাৰ কুকুৰাই নিজে উমনি লৈছিলে বা হাঁহ এজনীয়ে নিজে উমনি লৈছিলে তাৰ ভিতৰত ধৰি লওক কণী কিছুমান কণী বেয়াও হৈছিলে পোৱালি এই সব কণীৰ পৰা পোৱালি নোলাইছিলে গতিকে আজিকালি প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি আমি ঘৰতে যিমানটা কণী দিওঁ সিমানটাই আমাৰ পোৱালি কণীয়ে এটাও বেয়া নোহোৱাকৈ এইটো পোৱালি মানে মানে উৎপাদন কৰিব পাৰোঁ আৰু সেই পোৱালি বিক্ৰী কৰিও আমি স্বাৱলম্বী হ'ব পাৰোঁ এই পোৱালি বিক্ৰী কৰিও আমি বিভিন্ন ধৰণে স্বাৱলম্বী হ'ব পাৰোঁ আৰু প্ৰযুক্তিবিদ্যা আজিকালি সেই মেচিনটো যদি আমি ঘৰতে আনি আমি পোৱালি প্ৰডাকশ্যন কৰিব পাৰোঁ আৰু কম সময়ৰ ভিতৰত আমি ডাঙৰ কৰি সেই পোৱালিসমূহ আমি মাৰ্কেটত এৰি দিব পাৰোঁ গতিকে আমি দুই ধৰণে আমি লাভ পাব পাৰোঁ পোৱালি উলিয়াই পিনে আপোনাৰ পোৱালিতে বিক্ৰী কৰি মানে উপাৰ্জন কৰিব পাৰোঁ আৰু আপোনাৰ ডাঙৰ কৰিও তাক মাংস হিচাপে বা কণী বিক্ৰী কৰি আমি এই প্ৰডাকশ্যন কণী বিক্ৰী কৰি আমি আপোনাৰ আৰ্থিকভাৱে আমি স্বাৱলম্বী হ'ব পাৰোঁ গতিকে ইয়াৰ প্ৰযুক্তিবিদ্যা অহাৰ কাৰণে আমাৰ কুকুৰাবিলাকৰ ধৰি লওক পোৱালিবিলাক বেমাৰ আজাৰৰ পৰাও মানে হাত সাৰি থাকে ত' বেমাৰ নোহোৱাকৈ আমি পোৱালিবোৰ নমৰাকৈ আমি পোৱালিবোৰ ডাঙৰ কৰিব পাৰোঁ গতিকে ইয়াৰ এখন বৃহৎ বজাৰ আছে আৰু ইয়াৰ দিনক দিনে চাহিদাটো বৃদ্ধি পাই গৈ আছে গতিকে ময়ো সেই তেনেকৈ ফাৰ্ম খুলিছোঁ আৰু ইয়াৰ যিবিলাক ধৰি লওক বৈজ্ঞানিক পদ্ধতিৰে যিবিলাক মেচিনেৰি ওলাইছে পোৱালি দিয়াৰ ক্ষেত্ৰত বা পোৱালি প্ৰডাকশ্যন কৰাৰ ক্ষেত্ৰত যিটো মেচিন ওলাইছে সেই মেচিনবিলাক মই আনি লৈছোঁ আৰু ঘৰতে মই কোনো বাহিৰত নোযোৱাকৈ ঘৰতে মই পোৱালি প্ৰডাকশ্যন কৰিব পাৰিছোঁ আৰু ভৱিষ্যতেও মই ইয়াৰ যিটো কেপাচিটি মানে পামখনৰ সেইটো আমি বঢ়াবৰ কাৰণে মই চেষ্টা কৰিছোঁ আৰু চেষ্টা কৰি যাম গতিকে এই ক্ষেত্ৰত ইয়াতে এখন সুন্দৰ বজাৰ আছে আৰু এই বজাৰখন আমি দখল কৰিব লাগে আৰু যেতিয়া আমি হাতে কামে লাগিম ভালদৰে কাম কৰিম ভালদৰে যত্ন ল'ম ফাৰ্মখনৰ হওক বা কুকুৰাখিনি ডাঙৰ ক্ষে ডাঙৰ হোৱাৰ ক্ষেত্ৰত যেনেধৰণৰ আমি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা যদি আমি লওঁ তেতিয়াহ'লে আমি লাভৰ মূখ দেখিম কেতিয়াও আমাৰ লছ নহয় গতিকে আমি দেখিছোঁ আমাৰ ওচৰৰ পাজৰে বিভিন্নজনে এই হাঁহ কুকুৰা পালন কৰি আছে আৰু তেখেতসকলক এটা সুন্দৰকৈ এটা ইনকম মানে কৰিব পাৰিছে আৰু এই ইনকম কৰি তেওঁলোকে নিজৰ জীৱনটো চলাই আগবঢ়াই নিব পাৰিছে গতিকে হাঁহ কুকুৰাটো ব্যৱসায়টো এটা ভাল ব্যৱসায় বুলি মই ভাবোঁ আৰু ইয়াৰ ভৱিষ্যত ইয়াৰ আৰু বজাৰখন ইয়াৰ ডাঙৰ হ'ব গতিকে ইয়াক যদি আমি ভালদৰে কৰিব পাৰোঁ গতিকে আমি ভালদৰে যদি আমি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এটা সুন্দৰ জীৱন আমি চলাই যাব পাৰিম বুলি মই ভাবোঁ আৰু প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱনৰ ক্ষেত্ৰ উদ্ভাৱনটো আমাৰ মানে যিটো লাইফটো আমাৰ সহজ কৰি তুলিছে আমাৰ যিটো পোৱালি প্ৰডাকশ্যনৰ ক্ষেত্ৰত হওক বা বেমাৰ আজাৰৰ ক্ষেত্ৰত হওক বহুতখিনি এতিয়া সোমাই আনিছে গতিকে আমি এই প্ৰযুক্তিবিদ্যাবোৰ আমি গ্ৰহণ কৰিব লাগে গতিকে ইখিনি আমাৰ কাৰণে এটা ফাৰ্ম খোলা আমাৰ আমাৰ কাৰণে এতিয়া হাঁহ বা কুকুৰা ব্যৱসায় কৰা লোকসকলৰ কাৰণে এটা সোণালী সুযোগ আৰু হাঁহ কুকুৰা পালন কৰি আমি ভালদৰে আমি নিজৰ জীৱনটো আগবঢ়াই নিব পাৰোঁ গতিকে এটা সুন্দৰ ব্যৱসায় এইটো এটা গতিকে ইয়াক আমি সকলোৱে ভালদৰে কৰিব লাগে গতিকে এইখিনি আমি জানিব লাগে কথাবিলাক ভালদৰে কেনেকৈ কৰিব লাগে ইয়াক গতিকে সেয়ে আৰু ভেটেনেৰি মানে ডিপাৰ্টমেণ্টৰ মানুহৰ লগত কথা পাতিবলৈ বা অভিজ্ঞ যিসকল ফাৰ্মাৰ আছে তেখেতসকলৰ লগত কথা পাতিব লাগে এখন সুন্দৰ বজাৰ আছে আৰু মাৰ্কেটখন আমি কেনেদৰে দখল কৰিব লাগে সেইটো আমি শিকিব লাগে মাৰ্কেটটো ইয়াৰ হাক বৰা ব্যৱসায়ৰ যিটো মাৰ্কেট সেইটো বহুত ডাঙৰ হ'বলৈ গৈ আছে ভৱিষ্যতে আৰু পৃথিৱীৰ মানৱ জাতি থকালৈকে ধৰি লওক মাংস যিটো চাহিদা সেইটো থাকিবই আৰু কণীৰ যিটো চাহিদা সেইটো থাকিবই গতিকে ইয়াৰ পৰা এই মাংস আৰু কণীৰ পৰা যথেষ্ট পুষ্টিকৰ মানে পুষ্টিক পোৱা যায় গতিকে ভিটামিন পোৱা যায় গতিকে এই চাহিদাটো থাকিব আৰু চাহিদা থকালৈকে আমাৰ ব্যৱসায়টো চলি থাকিব এইটো এটা এটা সহজ কম মূলধনেৰে কৰিব পৰা এটা ব্যৱসায় গতিকে ইয়াত বৰ বেছিও মূলধন দৰকাৰ নাই ইয়াক খুব কম পোন্ধৰ বিছ হেজাৰ টকাতে আমি এখন ধুনীয়া ঘৰতে এখন লোকেল ফাৰ্ম আমি গঢ়ি ল'ব পাৰোঁ আৰু তাৰ পৰা আমি টকা উপাৰ্জন কৰিব পাৰোঁ গতিকে ইয়াৰ সম্ভাৱনাটো বহুতেই বেছি এই ব্যৱসায়টো গতিকে ইয়াক সকলোৱে আমি ভালদৰে কৰিব লাগে আৰু ইয়াক আমি কৰিবৰ কাৰণে যেনেধৰণৰ আমি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থাবোৰ ল'ব লাগে তেতিয়াহে আমি এই ব্যৱসায়টো আগবাঢ়িব পাৰিম আৰু মই মোৰ এই ব্যৱসায় কৰি পিনে এটা সুন্দৰ জীৱন মই চলাই আছোঁ কোনো চাকৰি নকৰাকৈ এটা মাহেকত এটা ভাল এটা উপাৰ্জন কৰিছোঁ গতিকে আৰু দহজনকো মই এই ব্যৱসায়টো কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ ধন্যবাদ